ব্যৱসায় আৰম্ভ কৰাৰ সময়ত গ্ৰাম অঞ্চলৰ লোকসকলে বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় প্ৰধানকৈ কাষ্টমাৰখিনি গাঁৱৰ যোনখিনি গ্ৰাহক গ্ৰাহকক আমি পাব লাগিব কাৰণ গ্ৰাহক গাঁৱত মানে সকলোৱে ধান চাউল মানে বাৰিষাৰ দিনত বাৰিষা খেতি আপোনাৰ লাও জিকা ভোল ভেন্দি তিয়ঁহ এইবিলাক কৰে আকৌ খৰালি দিনত খৰালি দিনৰ খেতি সকলোবিলাক কৰেই প্ৰায় হওক আজিকালি মিঠাতেলো সৰিয়হ খৰালি দিনতে কৰে আলু খেতিও কৰে পিঁয়াজ সকলোবিলাক কৰে যিহেতু আমি অকমান গ্ৰাহক মানে যিমান ধৰণৰ চহৰ অঞ্চলত গ্ৰাহক পায় তাৰ তুলনাত আমি গাঁও অঞ্চলত গ্ৰাহক বহুত কম পাওঁ তাৰ তুলনাত বহুত চহৰৰ তুলনাত আমি গাঁও অঞ্চলত বহুতেই কম পাওঁ কাৰণ গাঁৱত গাঁৱত মানুহে জৈৱিক সাৰ দি বহুত বস্তুৱেই কৰে কিন্তু গাঁও অঞ্চলত আমি এক নম্বৰক গ্ৰাহকক কম পাওঁ তাৰপিছত আপোনাৰ আহিলে বাৰিষাৰ দিনত আপোনাৰ লাইটৰ মানে গাঁৱত কেতিয়াবা কাৰেণ্ট আহে গধূলি দোকান চলাবলৈ আমাৰ খুব মানে অসুবিধা হয় কাৰণ মমবাতি পোহৰটো কেতিয়াবা চলাব লাগে মোবাইলৰ টৰ্চৰ সহায়ত চলাবলগীয়া হয় কাৰণ যেতিয়া আমি গাঁৱত মানে ধৰ কাৰেণ্ট গ'ল মানে বতাহ মাৰিলে বিজুলী এইবিলাক যদি মাৰে তেতিয়া আমাৰ কি হয় যাবলে অকমান মানে দোকানত মানে বহুত প্ৰব্লেম হয় গাঁৱত যিহেতু কাৰেণ্ট মানে নাথাকেই আৰু আপোনাৰ তেনেকে ঠিক তেনেদৰে দিনতো মানে ইমান সম সমস্যা নহ'লেও কিন্তু গ্ৰাহক পোৱা অকণমান অসুবিধা হয় কাৰণ গাঁৱলীয়া মানুহ ন গাঁৱৰ যিহেতু সকলোবিলাক নিজৰে যদি দোকানত সাধাৰণ বিস্কুট মেগী চিপছ এইবিলাকে কিনি খোৱা হয় আৰু গাঁও অঞ্চলত ব্যৱসায়ক উৎসাহ যোগাবলৈ আমি বহু ধৰণৰ উৎসাহ যোগাওঁ যেনে বহু ধৰণে উৎসাহ যোগাব পাৰোঁ যে বাইদেউজনীক বা দাদাজনক বা দোকানীজনক আমি মানে বহু ধৰণে কিবা এটা বস্তু আনিছে নতুন বস্তু লৈছোঁ বা দোকানখন যে খুলিছে আপুনি ভাল কৰিছে আমি আপোনাৰ মানে আমি উৎসাহ দিব লাগিব মনত মানে যিহেতু দুগুণ কৰিব পাৰে আজি আপোনাৰ পঞ্চাছ হাজাৰ টকা দোকানত বস্তুৰ ঠাইত যাতে এক লাখ টকা বস্তু ভৰাব পাৰে কাৰণ দুগুণ ব্যৱসায় উন্নতি কৰিলেহে দোকানীজনৰ বা ব্যৱসায়ীজনৰ মনটো ভাল লাগিব আমি উৎসাহ জনাব জনা হ'ব লাগিব মানে কেনেকুৱা ধৰণৰ ব্যৱসায় কৰিছে সেই ব্যৱসায়টোত আমি ভালকে গুৰুত্ব আৰোপ কৰিব লাগিব যে আপুনি ইমানটো কৰিছে ধৰক পঞ্চাছ বিঘা মাটি খেতি কৰিছে আমি তেখেতক ক'ব লাগিব যে আপুনি নাই কেইলে আশী বিঘা পাৰিব আধুনিক প্ৰযুক্তিৰে উন্নতি ই পদ্ধতিৰে আধুনিক প্ৰযুক্তিৰে উন্নতি পদ্ধতিৰে যাতে বেছি কৰিব পাৰে তেখেতক সেইবিলাক দিশ যদি আমি জানোঁ সেই সেইবিলাক দিশ দেখাব লাগিব কেনেধৰণৰ কি কৰিব লাগিব আৰু আজিকালি ব্লকৰ পৰা বা চৰকাৰী বহুতবিলাকৰ পৰা প্ৰশিক্ষণ দি থাকে সেই প্ৰশিক্ষণবিলাক যাতে আমি দিয়াব পাৰোঁ ই মানে ক'ব লাগিব যে যিকোনো এখন ফাৰ্ম খুলিবলে বা দোকানী থাকে সকলোবিলাকে প্ৰশিক্ষণ থাকে প্ৰশিক্ষণ লোৱাৰ পিছতে যিকোনো এটা বস্তু ষ্টাৰ্ট কৰিলে বেছি ভাল হয় বা আৰম্ভ কৰিলে বেছি ভাল হয় নহ'লে অকমান আমি সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়